মই মোৰ মাতৃভাষা অসমীয়া ভাষাটো বাকীবোৰ ভাষাতকৈ আকৰ্ষণীয় বুলি অনুভৱ কৰোঁ মোৰ মাতৃভাষাটো আকৰ্ষণীয় হোৱাৰ কিছুমান বৈশিষ্ট্য আছে বুলি মই অনুভৱ কৰোঁ যেনেদৰে আমাৰ মাতৃভাষাটো শুনিবলৈ অতি শুৱলা আৰু ক'বলৈও সহজ হয় আৰু আমাৰ মাতৃভাষা ভাৰতীয় ৰাষ্ট্ৰীয় ভাষা হিন্দীৰ লগত অলপকৈ হ'লেও মিল আছে যাৰ বাবে হিন্দী ক'বলৈ নজনা অসমীয়া ভাষা বুজি ব্যক্তিয়ে হিন্দী ভাষাটো অলপকৈ বুজি পায় আৰু আমাৰ মাতৃভাষাটো শিকন প্ৰক্ৰিয়াটো অতি সহজ তাৰোপৰি আমাৰ মাতৃভাষাটো অখমীয়া ভাষাৰ অখমৰ বেছিভাগ লোকেই বুজি পায় আৰু লিখিব জানে সেইবাবে মই অনুভৱ কৰোঁ অসমীয়া ভাষাটো অতি সহজ আৰু অতি আকৰ্ষণীয়